হয় মোৰ ঘৰৰ কাষতে এঘৰ নেপালী মানুহ আছে সিহঁতৰ লগত আমি সৰুৰপৰাই ধৰি লওক আদান প্ৰদান অহা যোৱা কৰি থকা হয় ওচৰ চুবুৰীয়া

সিহঁতৰ মাজত এনেকুৱা এটা অসুবিধা হৈ আছে যিবিলাক নেকি সদ্যহতে আমি খোৱা লোৱা ধোৱা ৰন্ধা বঢ়া এইবিলাক সিহঁতে আমাৰ অসমীয়া ভাষাটো ক'ব পাৰে কিন্তু কিছুমান অসমীয়া কথাই সিহঁতে বুজি নাপায় সেইবিলাক কেতিয়াবা মানে এনেকুৱা ধৰণৰ ক'বলগীয়া হয় যে নেপালী ভাষাতে ভঙা চিঙাকৈ অসমীয়াত অনুবাদ কৰি দিবলগীয়া হয় এবাৰ কি হ'ল তেনেকৈ মোৰ লগত সিহঁতৰ ল'ৰাটো বিয়া খাবলৈ গ'ল সি বিচাৰিছে এটা বিয়া ঘৰত দিছে এটা এতিয়া মই কৈছোঁ যে এইটো বস্তু এইটোহে বিচাৰিছে এনেকুৱা কিছুমান মানে কি অসুবিধা হয় সৰুৰপৰা যদিও একেলগে থকা

বহুত কথা বুজি নাপায় তেনেকুৱা কিছুমান অসুবিধাৰ মাজৰে আজিও চলি আহিছে নজনা কথাটো সোধে বাৰু এইটো অসমীয়াত কি বুলি কয় নেপালী ভাষাবিলাক সিহঁতেও শিকি লয় তেনেকুৱা বহুত কিছুমান অসুবিধা হয় আছে আমাৰ ওচৰতে মিচিং মানুহো আছে বেংগলীও আছে মুঠতে প্ৰত্যেকৰ মাজত তেনেকুৱা এটা অসুবিধাই দেখা দিয়ে মিচিঙে কিবা এটা ক'লে বেংগুলীটোৱে বুজি নাপায় বেংগুলীয়ে কিবা এটা ক'লে নেপালীয়ে বুজি নাপায় ওচৰ চুবুৰীয়া মানুহে আমিয়ে সেইবিলাক শিকাই দিওঁ আৰু